মোৰ এখন বাগিচা আছে চোতালতে তাত মই ফুলবোৰ বিভিন্ন ধৰণৰ ৰুইছোঁ ফুলবোৰ কিছুমান মই নাৰ্ছাৰীৰ পৰা কিনি আনো আৰু কিছুমান মই মানুহৰ ঘৰৰ পৰা আনো যিবোৰ মোৰ ঘৰত নাথাকে ফুল সেইবোৰ মই নাৰ্ছাৰীৰ পৰা কিনি আনো আৰু কৰোবাত ভাল দেখিলে লৈ আনো বাগিচা পাতি মই ভাল পাওঁ তাত ফুলবোৰ মই ভাল পাওঁ ফুলবোৰ মই বহুত প্ৰতিপালন কৰোঁ প্ৰায় দুদিনৰ মূৰে মূৰে পানী দি থাকোঁ আৰু গোবৰবোৰ গুৰিত দি থাকোঁ কেতিয়াবা পোকৰ কাৰণে চূণবোৰ দিওঁ বিভিন্ন ধৰণৰ ফুল আছে ছিজন লৈ লৈ ফুলবোৰ মৰি যায় আকৌ মই নতুন ফুলবোৰ বাগিচাৰ পৰা কিনি আনোগৈ কিছুমান মানুহৰ ঘৰৰ পৰা আনো ফুলিলে মানে ফুলবোৰ বেছি ভাল লাগে আৰু ক সেইবোৰ চাই চফা চাফ চিকুণ কৰি থাকোঁ ৰাতিপুৱা ঠিক তেনেকৈ মোৰ আৰু এখনো বাগিচা আছে শাক পাচলিৰ বাগিচা সেইখন ঘৰৰ চোতালত আছে তাত মই লাই শাক কৰোঁ লফা মূলা পালেং ফ্রেন্স বীন তেনেকুৱা এখন শাক পাচলিৰ বাগিচাও আছে